অসমত ভক্তি কৰা প্ৰধান ধৰ্মগুৰু বুলি ক'বলে প্ৰথম মই ক'ব বিচাৰো যে অসম অসমত আমাৰ যোনটো ধৰ্ম সেইটো হিন্দু ধৰ্মৰ এটা পন্থা হয় তাৰে এটা ব্ৰাঞ্চ বুলি ক'ব পাৰি আমি আমি আমি সকলো হিন্দু হয় আমাৰ হিন্দু ধৰ্মৰ আমাৰ প্ৰথম মানে ধৰক ধৰ্মগুৰু বুলি কৈছো আমাৰ ধৰ্মগুৰু হ'ল শংকৰদেৱ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ ছৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শংকৰদেৱ শংকৰদেৱৰ যোন যোন মানে যোনটো বৈষ্ণৱ ধৰ্ম সেই বৈষ্ণৱ ধৰ্ম এক নাম এক শৰণ এক নাম ধৰ্ম সেই ধৰ্ম প্ৰথম প্ৰথমতে আমি ক'ব বিচাৰো যে এটা এজন মানে সেই ধৰ্ম আমাৰ অসমত পুৰণি ছশ বছৰ পা ইয়াতে বিৰাজমান ইয়াতে শংকৰদেৱ যি ধৰ্ম তাত নাম কীৰ্তন হয় নাম কীৰ্তন হোৱাৰ পিছত তাতে প্ৰসাদ বিতৰণ হয় ভকত সেৱা কৰাৰ পিছত ভগৱানক সেৱা পিছত ভকত সেৱা কৰা পিছত প্ৰসাদ বিতৰণ হয় তাৰ পিছত আমি সকলোৱে ধৰক কথা চথা পাতি মেলি আমি গুচি যাওঁ সেইটো প্ৰথম আৰু শংকৰদেৱ শংকৰদেৱৰ অকল নাম নাম ধৰ্ম বুলি ক'ব ক'বলে গ'লে শংকৰদেৱৰ অকল নাম ধৰ্ম নহয় তাৰ উপৰিও শংকৰদেৱে আমাক আধ্যাত্মিক মানে পথত ৰাখিবলে শংকৰদেৱে বিভিন্ন ধৰণৰ সংগীত কলা নৃত্য নাট্য এইবোৰত বহুতখিনি কাম কৰি থৈ গৈছে যেনেকে ধৰক বৰগীত বৰগীত শংকৰদেৱে বহুত বৰগীত ৰচিত ৰচিত কৰিছিলে তাৰ লগতে শংকৰদেৱে বৰগীতৰ লগত সংগত কৰিবলে খোল খোল বাদ্য ইয়াতে বনোৱাইছিলে তাৰ লগতে খোলৰ লগত তাল সেই খোল খোল তাল আৰু বৰগীত এই তিনিটাৰ এটা সংমিশ্ৰণ এটা গীত মানে গীত বুলি কৈছোঁ গীতৰ এটা সমাহাৰ এটা তুলিছে তাৰ লগতে শংকৰদেৱে তাৰ উপৰিও অংকীয়া নাট লিখিছিলে তাৰ লগতে অভিনয় অভিনয় আৰু নৃত্য তাৰ লগতে জড়িত কৰিছিলে ইয়াতে আমাৰ শংকৰদেৱৰ লগত জড়িত সত্ৰীয়া নৃত্যও শংকৰদেৱৰে এটা সৃষ্টি হয় তাৰ লগতে অসম এখন মানে অসম অসমত মানে প্ৰথম কথা আমাৰ এটা মানে আমি সকলো ধৰ্ম সমান বুলি ভাৱো সেয়ে আমি ইয়াতে আমাৰ মানে আমাৰ অসমক আজান পীৰৰ দেশ বুলি কয় শংকৰ আজান দেশ ছৰি শংকৰ আজান দেশ বুলি কয় এতিয়া আজান পীৰ এজন মানে মুছলমান ধৰ্মাৱলম্বীৰ এজন সাংঘাতিক এজন মানে মানুহ আছিলে যাক ইয়াতে কবৰ দিছিলে শিৱসাগৰৰ আমাৰ কোৱঁৰপুৰ ওচৰৰ আজান পীৰ দৰগাহ ওচৰত তাতে কবৰ দিছিলে আজান পীৰ আজান আজান পীৰ আৰু শংকৰদেৱৰ যি মানে ধৰ্মৰ যোনডাল মানে সূতা সেই সূতাডালতে আমাৰ অসমীয়া গোটেই মানে গোটেইখন মানে অসমীয়া গোটেই আমাৰ চছাইটিটো সমাজখন ইয়াতে এই সূতাডালতে লাগি আছে